হয় আমাৰ গাঁৱত ভজন মণ্ডলী আছে আমি ভজন মণ্ডলী বুলি নকওঁ আমি হৰিনাম বুলি কওঁ হৰিনামৰ দৌ দুটা মহিলা দল আছে আমাৰ ইয়াতে তেওঁলোকে নানা ঠাইত অনুষ্ঠান প্ৰতিষ্ঠান কৰে

তেওঁলোকে হৰি নামত নেগেৰা বাঁহী আৰু তাল ইত্যাদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰি বহুতো পুৰষ্কাৰো লাভ কৰিছে তেওঁলোকে শংকৰদেৱ আৰু মাধৱদেৱৰ গীতসমূহ গায় হৰিনামসমূহ গায় তেওঁলোকে অসমৰ বহুত ঠাইতে অনুষ্ঠান প্ৰতিষ্ঠান কৰিছে মহিলাসকলে এটা দলত এঘাৰজনী বাৰজনীকে মহিলা তেওঁলোকে গঠন কৰি লৈছে আৰু একে ঘৰতে অনুষ্ঠান আৰম্ভ কৰিলে মানে একে ঠাইতে গোটেইখন লগ হৈ পিনে তেওঁলোকে অনুষ্ঠান কৰিবলৈ যায় আৰু তেওঁলোকে সদায় হৰিনামৰ প্ৰেক্টিছ কৰি থাকে ঘৰতে নিজৰ নিজৰ ঘৰতে এদিন এদিনকৈ এঘৰত এদিন এদিন এঘৰত প্ৰতিষ্ঠা হৰিনাম লৈ থাকে